অ ক'ব

অ এতিয়া তুমি এতিয়া শিৱদৌল চাব পাৰা তলাতল ঘৰ ৰংঘৰ আছে আৰু কাৰেং কাৰেং কাৰেংঘৰ চাব পাৰিবা তুমি শিৱমন্দিৰ পাবা তাৰ ওচৰে পাঁজৰে মন্দিৰবোৰ পাবা আ তাৰপৰা তাৰ ওচৰতে অ মই ইয়াতে আছোঁ বাৰু ও অ মই এতিয়া অ এইটো তাত চাব পাৰিব আকৌ জয়সাগৰ পুখুৰীটো চাবগৈ পাৰিব হয় এতিয়া ৰংঘৰ তুমি ওলাবা ৰংঘৰ চামগৈ নহ'লে তলাতল ঘৰ ৰংঘৰ চা চাব পাৰিবা তুমি আগতে সেইটো বহুত ওখ আছিলে খালি এতিয়া তোমাৰ মাটিৰ তলত আছে কেইটামান মহল হয় হয় যাব পাৰিবা আপুনি সব চাব পাৰিব অ অ তাত তুমি আহিবা তুমি দেখাই দিম অ